কিছুমান প্ৰযুক্তি মই কৰিছোঁ যোনখিনি মোৰ নিজৰ জীৱনত অলপ লাভালাভ হৈছে মই চাইকেল এখনৰ পাছফালে ঠেলা এখন বান্ধি দিছিলোঁ পুৰণা চাইকেল আছিল সেই চাইকেলৰ পিছফালে ঠেলাখন বান্ধি দিয়াৰ পিছত মানে এখন মালটনা গাড়ী হিচাপে সেইখন মানে ব্যৱহাৰ হৈছিল ত' সেইটো এটা পৰিৱৰ্তন আৰু সহায় হয় সকলোখিনিৰ কাৰণে আৰু লগতে আৰু আৰু সেনেকে বহুত কিবা কিবি কৰিছোঁ কেতিয়াবা বাঁহী দি বেলেগ ধৰণৰ নতুন ধৰণৰ কিবা বনাইছোঁ কেতিয়াবা বাঁহেৰে কাঠেৰে চামুচ বনাইছোঁ বাঁহৰ টেবুল বনাইছোঁ নিজৰ আৰু নিজৰ সুবিধাৰ কাৰণে